মোৰ ব্যক্তিগত লক্ষ্য হিচাপে মই ভাবো সমাজৰ এজন ভাল আদৰ্শবান আদৰ্শবান হৈ পেলাই সমাজত ভাল পথে পৰিচালিত কৰি লৈ যাব পৰা লৈ যাব পৰাই এটা লক্ষ্য আছে যদি দেশত বা সমাজত দুৰ্নীতিপৰায়ণ হয় সেই দুৰ্নীতিপৰায়ণৰ ফলত দেশ হওক সমাজ হওক সকলোবিলাক ধ্বংসৰ পথলৈ লৈ যায় এই বেয়া পথৰ পৰা সমাজখনক ভাল পথে লৈ আহিব লৈ আহি সমাজক লৈ অনাৰ লগে লগে দেশৰ দেশখনক আগুৱাই লৈ যাব পৰা যাব এনেকৈয়ে যিসকল ব্যক্তি বেয়া পথে পৰিচালিত হৈছে সেই বেয়া পথে পৰিচালিত ব্যক্তিসকলক ভাল আদৰ্শ দেখুৱাই ভাল পথে লৈ গৈ ভাল নাগৰিক দেশৰ ভাল নাগৰিক কৰি গঢ়ি তেওঁলোকক আগুৱাই লৈ যাবৰ বাবে মোৰ এটা লক্ষ্য আছে